হেল্ল' অঁ বিজয় বৰাৰ দেউতাকে কৈছে নেকি বাৰু অঁ হয় মই স্কুলৰ পৰা কৰিছিলোঁ অঁ অঁ আপুনি ফ্ৰী আছে নহয় এতিয়া অঁ হয় আপোনাৰ ল'ৰাটোৰ মানে অকণমান গা বেয়া হৈছে স্কুলতে ক্লাছ কৰি থাকোতে মানে অকণমান চেন্সলেছ হৈ গৈছিলে এতিয়া ক্লাছতে আছে আমি মানে দেৰি ক্লাছ ৰুম এটাত থৈ দিছোঁ ৰখাই পেলাই আপুনি আহিব পৰা অৱস্থাত আছে নে এতিয়া অঁ অঁ একো কথা নাই আমাৰ মানে স্কুলৰ ফালৰ পৰাও আমি অলপ ব্যৱস্থা লৈছোঁ গতিকে মানে হস্পিটেললৈ যদি আপোনালোকৰ পাৰ্মিচন থাকে তেতিয়াহ'লে আমি লৈ যাব পাৰোঁ হয় হয় আপোনাৰ ঘৰত থাকোতে ঠিকে আছিলে নে ঠিকে আছিলে নে বাৰু ই অঁ হয় হয় মানে টিচাৰ্ছৰ লগত কন কনছাল্ট কৰোঁতে গম পাইছোঁ যে মানে স্কুলত মানে ক্লাছত অকণমান তাৰ হেৰি হৈ থাকে বস্তুটো মানে অকণ দূৰ্বল হোৱা নিচিনা থাকে কনচেনট্ৰেচন ইমান নাথাকে অঁ হয় হয় আপোনাৰ আৰু কিমান দেৰি লাগিব বুলি ক'লে হয় হয় অঁ আপোনাৰ ওচৰতে মিছন হস্পিটেল আছে যে দেখিছেনে অঁ অঁ মিছন হস্পিটেলতে আমি এডমিট কৰিম এতিয়া মানে তাক হয় হয় হয় আৰু আপোনাৰ হেল্ল' শুনিছেনে হয় হয় আপুনি আপুনি পাৰিলে মাককো লৈ আনিবচোন মানে মাকক বিচাৰিছিলে অঁ অঁ অঁ অঁ বমি হৈছিলে মানে চেন্সলেচ হৈ পেলাই পৰি যোৱা নিচিনা হৈছিলে মানে ক্লাছতে মানে তেনেকে লগৰখিনিয়ে সেনেকে খবৰ দিলে তেতিয়া আমি মানে ইমিডিয়েট লৈ আনিলোঁ আমি ক্লাছলে যিটো আমাৰ মানে হেৰি মেডিকেল ইউনিট আছে তালে লৈ গৈছিলোঁ তাতে আছে বৰ্তমান এতিয়া অঁ অঁ হ'ব বাৰু দেই আপুনি আহিব